এই নিতুল নিতুল গগৈ নেকি এই মই তিনচুকীয়াৰ পৰা শিৱসাগৰলৈ যাম বুলি ভাবিছিলোঁ কিবা এটাত ফুৰিবৰ কাৰণে অলপ ভালকৈ জেগা চেগা কিবা পামনে ভাল জেগা সব পাম ন' একো দিগদাৰ নহয়তো একো দিগদাৰ নহয় খোৱা বোৱাৰ ব্যৱস্থা আছে সব অ ঠিক আছে ঠিক আছে হ'ব তেতিয়াহ'লে ও ও হ'ব